অসমীয়া ভাষা বা অসমীয়া সংস্কৃতিত আমাৰ প্ৰিয় শিল্পী বুলি ক'ব গ'লে গায়ক বা সুৰকাৰ বুলি ক'ব গ'লে প্ৰথমতে আমাৰ নমস্য়ময় ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু প্ৰসাদ ৰাভা ভূপেন হাজৰিকা এই তিনিজন আমাৰ আমাৰ যোনটো অসমৰ সংগীত জগতৰ এটা মানে ভোটাতৰা যাক আমি সদায় দেখা পাওঁ বা আমি সদায় বুকুত লৈ ঘূৰি ফুৰোঁ তাৰ লগতে আমি এতিয়া বৰ্তমান যুগত যদি চাবলৈ যাওঁ মোৰ হিচাপত মোৰ প্ৰিয় শিল্পী বা মোৰ প্ৰিয় গায়ক সুৰকাৰ বুলি ক'ব গ'লে মই জুবিন দা প্ৰথম স্থান দিম জুবিনদাৰ গান আমি সকলোৱে ম লগতে মই সকলোৱে আমি সৰুৰ পৰা শুনি আহিছোঁ জুবিনদাৰ গান শুনি আমি ডাঙৰ দীঘল হৈছোঁ জুবিনদাকে আমি সৰু সদায় মানে সৰুতে সৰুৰ পৰা এতিয়ালৈকে ডাঙৰলৈকে এতিয়ালৈকে আমি শুনি শুনি শুনি শুনি বহুত কথা শিকিছোঁ বহুত কথা বুজিছোঁ লাগিলে সি প্ৰেম হওঁক লাগিলে সি দেশভক্তি হওঁক লাগিলে সি বা মানে যিকোনো ধৰ ধৰণৰ মানে একদম এটা মানে কম্প্লিকেটেড ছিটুৱেশ্যন হওঁক জুবিনদাৰ পৰা সদায় আমি জুবিন গাৰ্গৰ পৰা সদায় আমি সদায় এটা চলিউশ্যন পাইছোঁ জুবিন গাৰ্গৰ যোনখিনি পুৰণা গীত সেইখিনি মোৰ বিৰাটেই প্ৰিয় হয় যেনেকে ধৰক অনামিকা মনৰ নিজানত এন্ধাৰ হ'ব নোৱাৰোঁ তেনেকে বহুত ধৰণৰ গীত আছে বহুত গীত আছে জুবিনদাৰ বহুত ভাল পাওঁ শুনি পেলাই তাৰ লগতে এতিয়া নতুন নৱ প্ৰজন্মৰ পাপনদা সেই সেইসকলৰ গীতো ভাল পাওঁ শুনি পেলাই শংকুৰাজ কোঁৱৰ ভাল পাওঁ শুনি পেলাই তাৰ পিছত আপোনাৰ এই অভিশ্ৰুত শইকীয়া বহুত ভাল পাওঁ শুনি পেলাই তাৰপিছত ভাস্কৰ অপচুৱেল লগতে জিউ ষ্টেশ্যন এইখিনি এইখিনি যিখিনি গীত আছে জিউ ষ্টেশ্যনৰ এটা গীত আছে প্ৰেম নকৰিবা সেই প্ৰেম নকৰিবা গীতটো আজিও মোৰ অন্তৰত স্পৰ্শ কৰে মই নাজানো কিয় স্পৰ্শ কৰে কিন্তু সেই মেবি জিউ মানে জিউ জিউ ষ্টেশ্যন জিউ ষ্টেশ্যন যোনটো বেণ্ড হয় সেই বেণ্ডটো ইউনিভাৰ্চিটিত গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা বেণ্ড হয় আৰু মই গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন ষ্টুডেণ্ট হয় সেই ষ্টুডেণ্ট হিচাপে মই জিউ ষ্টেশ্যনৰ যোনটো প্ৰেম নকৰিবা গীতটো বহুত ভাল পাওঁ আনকি সেই প্ৰেম নকৰিবা গীতটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ওপৰতে বেছ কৰি বনোৱা গীত হয় ত' তেনেকুৱা ধৰণৰ মোৰ বহুত ধৰণৰ গায়ক আছে গায়িকা আছে মই বহুত ধৰণৰ গায়ক গায়িকা ভাল পাওঁ অসমীয়া ভাষাত আৰু সকলোবোৰ আকৌ মই সকলোবোৰৰ গীত গীতৰ পৰাই মই অনুপ্ৰেৰণা লওঁ